অঁ

অঁ অঁ এনেই পাই ঘৰতে অঁ কোৱাচোন অঁ চাৰাইদেউত অঁ দিব লাগে ভালেই কথা যাম বাৰু হেৰি কেতিয়ালৈ এতিয়া কিহত দিবা এতিয়া দোকানখন এক জানুৱাৰীত অঁ অঁ অঁ এয়া কিহৰ দোকান দিবা এতিয়া অঁ অঁ মানে খোৱা বস্তু খোৱা বস্তুৰ দোকান অঁ অঁ মানে ফাষ্ট ফুডৰ দোকানত আৰু অঁ অঁ দিব লাগে এক জানুৱাৰীত অঁ অঁ যাম যাম এতিয়া আৰু তাত এতিয়া দোকান তৰিব লাগিবনে এতিয়া কেনেকৈ দিব লাগিব এতিয়া ঘৰতে নে গাড়ী চাই দি দিম নেকি গাড়ী যাম অঁ তৰি পিনি দিব লাগিব ন অঁ অঁ তৰি পিনি দিলে ভাল হ'ব অঁ অঁ গাড়ীখন লৈ লগে মানে বডিতে লগাই দিব পাৰি আৰু দোকানখন অঁ অঁ

অঁ তাৰপৰা হেৰিয়া এক জানুৱাৰীলৈ হ'বগৈ অঁ অঁ আমি তেওঁ আগতে এদিন গৈ পিনি অলপ চাই মেলি আহিবগৈ লাগিব

অঁ অঁ তেতিয়া মানে ডাৰেক্ট আৰু এক জানুৱাৰী দিনা দোকান পাতিমগৈ আৰু তাত চৰাইদেউত ন অঁ অঁ অঁ অঁ ভালেই হ'ব তাত মানুহ অলপ হয় এক জানুৱাৰীত বিকি বাৰ্তা ভালেই হ'ব অঁ অঁ

অঁ অঁ জেগাও চোৱা হ'ব তাকে অঁ অঁ অঁ সেই তাতে ভাল হ'লে হয় আৰু মানুহবিলাক এক জানুৱাৰী জানুৱাৰী টাইমত জানুৱাৰী ডিচেম্বৰতে আহে আৰু মানুহবিলাক

এই সেইয়া দিব লাগিব দোকানখন ফাষ্ট ফুডৰ দোকান

অঁ অঁ ঘৰৰলৈকে যাম আৰু অঁ অঁ